এক জানুৱাৰী দুহেজাৰ চন পোন্ধৰ ডিচেম্বৰ দুহেজাৰ এক চন তিনি নৱেম্বৰ দুহেজাৰ তিনি চন চাৰি অক্টোবৰ দুহেজাৰ পাঁচ চন ছয় অক্টোবৰ দুহেজাৰ ছয় চন